নাগৰিকসকলৰ সুৰক্ষা দিবলৈ পুলিচ প্ৰশাসনৰ দায়িত্বত দায়িত্ব বঢ়াব লাগিব আৰু সেই দায়িত্ববোৰ সকলো পুলিচে নিয়ম মানি চলি সমাজৰ কামবোৰ কৰি যাব লাগিব সমা সমাজত শান্তিৰ বাবে প্ৰতিখন গাঁৱতে এটা এটা ভি ডি পি গোট গঠন কৰিব লাগে আৰু প্ৰতিখন গাঁৱৰে প্ৰতিখন গাঁৱৰে ভি ডি পি লগত সহযোগিতা আগবঢ়াব লাগিব তেতিয়াহে আমি প্ৰতিখন গাঁও বা সমাজখনত কৈ সমাজ শান্তি হৈ থাকিব দেশৰ অপৰাধৰ হাৰ আজিৰ দিনত বহুত বেছি বাঢ়িব ধৰিছে আৰু এই অপৰাধবোৰ হয়তো কিছুমান আমাৰ সমাজৰ মানুহৰ বাবে শান্ সমাজ সংঘটিত হ'ব ধৰিছে আমি এই অপৰাধৰ পৰা হাত সাৰিবলৈ হ'লে নিজকে দেশৰ দেশৰ এজন মানুহ হিচাপে যুঁজ দিব লাগিব আৰু সেই এজন মানুহ বুলি ভাবি যদি সকলো এক আগবাঢ়ি আহে তেন্তে আমি সকলো এটাই অপৰাধৰ লগত মোকাবিলা কৰিব কিছুমান কৰিব কৰিম আৰু অপৰাধৰ নামটো নাইকিয়া কৰিব পাৰিম